হেল্ল' তিনিচুকীয়াৰ পৰিবহণ বিভাগ হয় মই পল ভৰালিয়ে কৈছোঁ তিনিচুকীয়াৰ পবদিয়াৰ পৰা অঁ মোৰ মানে জৰুৰী ডিব্ৰুগড়লৈ যাব আছিলে অঁ অঁ আপোনাৰ তাত কেব এখন বুক কৰিবলৈ আছিলে অঁ হয় ফেমিলি যাব মোৰ মা দেউতা মই আৰু ল'ৰাজন অঁ ডিছকাউণ্ট কি কি আছে বাৰু এনে ডিব্ৰুগড়লৈ যাবলৈ অঁ কিমান মান ল'ব পইচা অঁ অঁ হয় নেকি এতিয়া আহিব পাৰিব নেকি মানে সোনকালে লাগিছিলে জৰুৰী আছিলে অঁ অঁ অঁ পবদিয়ালৈ আহি যাব তিনিচুকীয়াৰ তল অঁ তাৰপৰা হেৰি অলপ সোনকালে ভাল ড্ৰাইভাৰ এজন পঠাই দিব দেই যাতে সোনকালে পাবগৈ পাৰো আৰু ডিব্ৰুগড়লৈকে অঁ ডিব্ৰুগড় মৰাণলৈ যাব আছিলে অঁ পাৰিলে এতিয়া পঠাই দিব অঁ হ'ব দিয়ক